হেল্ল' অঁ কল্যাণি নি বাৰু ক'ত আছ তই অঁ ঘৰতে আছ এই বৰ ডাঙৰ কথা এটা হ'ল নহয় ই মোৰ ভাগৰ আধাৰ কাৰ্ডখন হেৰাই থাকিলে নহয় আধাৰ কাৰ্ড অফিটো ক'ত আছে গম পাৱ নি তই এই নহয় মোৰ লগত ওলাবিচোন যাম মোৰ আধাৰ কাৰ্ডটো বনাই আনিব লাগিব ক'ত আছে আমাৰ টাউনতে আছে নি বাৰু অঁ অঁ কাইলে নহ'লে দুইজনী যাম ওলাবিচোন এই আধাৰ কাৰ্ডটো নহ'লে একো কামেই নহয় দেখোন ওলাবি মই গাড়ী ভাৰা চাৰি ভাৰা দি লৈ যাম তই ওলাই থাকিবি মই এইফালৰ পৰাা ওলাই যাম হ'ব অঁ অঁ হ'ব দেই ওলাই থাকিবি দেই কাইলে